হয় মই এনেকুৱা এখন কিতাপ পঢ়িছোঁ কিতাপখনৰ নাম আবিৰ আৰু কিতাপখন কিতাপখন পঢ়ি মই বহুত মানে আৱেগিক হৈ পৰিছিলোঁ কিয়নো কিতাপখনৰ যিজন ল'ৰা আছিলে মানে সৰু পোৱালি এটাৰ তেখে তাৰ নামতে কিতাপখনৰ নাম হেৰি কৰা হৈছিলে আবিৰ বুলিয়েই আৰু সেই ল'ৰাটোৰ মাকে যি যিটো মানে জীৱনত যিটো সংগ্ৰাম কৰি পেলাই যিখিনি ত্য়াগ কৰি পেলাই ল'ৰাটোক ডাঙৰ দীঘল কৰিছিল আৰু শেষ মুহূৰ্তত যিজন ল'ৰাৰ লগত তেখেত বিয়া হ'ল সেইটো মানে বহুত মানে শেষ মুহূৰ্তত বহুত আৱেগিক হৈ গৈছিলোঁ মই